সাপে খুটা হেৰিটো মানে আমাৰ গাঁৱত একদিন মানে একজন মানুহক মতা মানুহক সাপে খুটিছিল খুটোতে আমি আৰু গোটেইবিলাকে গেলোঁ চাব যাওঁতে আৰু মানুহে আৰু ক'লাক এই নুচুবি নুচুবি তাক চুবা নালগে মাইকী মানুহে বোলে হয় নেকি আমি আৰু ওচৰত থিয় দি আছোঁ থিয় দি থাকোঁতে মতা মানুহে আহি আৰু তাক আঁঠুৰ তলত মানে বান্ধ দিছে বিৰাট টাইট কৰি বান্ধ দিছে দিয়াৰ পিছত আৰু কোনোবা ওজা আনলাক ওজা আনোঁতেতো সি অলপমান ভাল হেন হ'ল হোৱাৰ পিছত আৰু গাঁৱৰ মানুহে ক'লাক এই এই কথা নহয় দে আজিকালি ওজা চোজা বিশ্বাস কৰবা নোৰি হেৰি কৰা এই যাও মেডিকেলক নি মেডিকেলক আৰু লৈ গেল মেডিকেলক নিওঁতে ডাক্টৰে আৰু তাক বহুত কিবাকিবি মানে চিকিৎসা কৰছে চাৰিদিনমান ৰাখছিল আৰু তাত তাতে কিন্তু এথান বৰ্তমান সি ভাল পাইছে আহি ঘৰতে আছে